মই দীৰ্ঘ দৌৰত অংশগ্ৰহণ কৰিছিলোঁ তাৰ বাবে মই এনেদৰে প্ৰস্তুতি চলাইছিলোঁ ৰাতিপুৱা সোনকালে শুই উঠিয়েই খালী ভৰিৰে গোটেই শৰীৰৰ সমস্ত ভৰ অকল ভৰি আঙুলি অংশত দি পেলাই দৌৰিবলৈ আৰম্ভ কৰিছিলোঁ লাহে লাহে দৌৰি ক্ৰমান্বয়ে বঢ়াই গৈ আছিলোঁ যাতে আজি যদি প্ৰায় বিছ মিনিট দৌৰিছোঁ পাছদিনা তাৰপৰা আকৌ বঢ়াই দিওঁ যাতে ত্ৰিছ মিনিট হওঁক এনেকৈ বঢ়াই বঢ়াই মই আৰম্ভ কৰিছিলোঁ আৰু দৌৰোঁতে এইটোও লক্ষ্য কৰিছিলোঁ যাতে মই কিমান দূৰ দৌৰিব পাৰিছোঁ আৰু মোৰ শৰীৰ কেনেকুৱা লাগিছে সেইক্ষেত্ৰত মই স্বাস্থ্যৰ প্ৰতিও অলপ যত্ন লৈছিলোঁ যাতে যি স্বাস্থ্য খালে মোৰ দৌৰাত অলপ সুবিধা হয় যেনে মই খাইছিলোঁ মাছ কণী স্থানীয় এইখিনি আৰু ডিম এইখিনি খাইছিলোঁ নিজৰ স্বাস্থ্যটো সবল কৰি ৰাখিছিলোঁ দৌৰিব কাৰণে আচলতে মানুহজন পাতল হ'ব লাগিব মোৰ পেটটো নাই বুলিয়ে ক'ব পাৰি পেটটো থাকিলে বেছি দৌৰিব নোৱাৰি অৱশ্যে ব্যায়াম কৰিব লাগিব পেটটো কমিবৰ কাৰণে ব্যায়ামো কৰিছিলোঁ বহুত কষ্ট কৰিছিলোঁ এনেকৈ মই বহুত মানে প্ৰতিযোগিতা বুলি নহয় আৰু স্কুলত বা এনেকুৱা দৌৰিছিলোঁ ভাল লাগিছিলে কিন্তু এটা কথাই মোৰ অভিজ্ঞতা এফালৰপৰা ক'বলৈ গ'লে কি মনটো বহুত ভাল লাগে যেতিয়া দৌৰোঁ বা ৰাতিপুৱা যেতিয়া মই ব্যায়াম কৰিবলৈ বা দৌৰিবলৈ যাওঁ মনটো দিনটোৰ কাৰণে অৱসাদখিনি দূৰ হয় যেনে ভাগৰ অনুভৱটো কম হয় মানুহটো নিজকে পাতল সতেজ লাগে আৰু কাম বন কৰিবলৈ বা এনেকুৱা কিছুমান ক্ষেত্ৰত মানে ভাগৰ অনুভৱ নকৰোঁ বহুত মনটো মুকলি লাগে আমি সদায় পথাৰৰ দিশত বা এনেকুৱা মুকলি গছ গছনি থকা কেচাঁ ৰাস্তাত দৌৰিছিলোঁ যাতে ভৰি তলুৱা টান হয় মানে শিলগুটি থাকে পাথৰ পাথৰৰ ওপৰত দৌৰোঁ কেতিয়াবা পকা ৰাস্তা ওপৰত দৌৰোঁ শুদা ভৰিৰে দৌৰোঁ কেতিয়াবা উজুতি খাওঁ ভৰিৰ নখ এৰ খাই যায় এনেকুৱা কিছুমান মানে অভিজ্ঞতা হৈছে নখৰ আঙুলি ছালো এৰ খাই যায় বা নখো ছিগি যায় কিন এনেকুৱা ত্যাগ কৰিবলগীয়া হৈছে বা ভৰিৰ তলুৱাত ক'ৰবাত কাঁইট বিন্ধে বা হুল বিন্ধে এইখিনি কষ্ট কৰিব লাগিব তেতিয়াহে তাৰপৰা ফল আশা কৰিব পাৰি আৰু যেতিয়া লগৰ লগত কম্পিটিচনত বা প্ৰতিযোগিতাত দৌৰোঁ তেতিয়া ভাবোঁ মই এহেঁতক পাৰিম নাই ভয় লাগে তেতিয়া মই ভাবোঁ পাৰিম পাৰিম কিয় নোৱাৰিম মনটোক কওঁ মই পাৰিম এনেকৈ বুলিয়েই আগবাঢ়োঁ কেতিয়াবা হাৰিছোঁ কিন্তু প্ৰত্যেকবাৰে যে জিকিম নাভাবোঁ প্ৰতিযোগিতাত হৰা জিকা থাকিবই সেইটো স্বাভাৱিক প্ৰায় জিকিছোঁ আৰু চেষ্টা কৰি আছোঁ এনেকৈ মোৰ প্ৰস্তুতি চলাই গৈ থাকোঁ আৰু এদিন নহয় এদিন জিকিম বুলি মনতে ভাবি তাহাঁতি পাৰিছে যেতিয়া ময়ো পাৰিম বুলি মই আগবাঢ়োঁ আৰু অৱশেষত হওঁ প্ৰথম নহ'লেও দ্বিতীয় স্থান মই লাভ কৰিবলৈ সক্ষম হৈছোঁ